হয় মই অসমীয়া ভাষাটো বিশেষকৈ আমি অসমৰ মানুহ আমি অসমীয়াতেই কথা বতৰা পাতিব লাগে আৰু আমি অসমীয়া ভাষাটো আমাৰ স্কুলতো আমি অসমীয়া ভাষাকে পঢ়িছিলোঁ আগতেতো অসমীয়া ভাষাটো বিশেষকৈ বেছি বেছি মানুহে পঢ়া শুনা কৰিছিলে আৰু অসমীয়াত পঢ়িও ভাল ৰিজাল্ট হৈ আৰু বহুতো ডক্টৰ ইঞ্জিনিয়াৰ প্ৰফেচাৰো হৈছে আমাৰ গাঁৱৰ সমাজত থকা ল'ৰা ছোৱালীয়ে পঢ়ি বহুতো ভাল ভাল মানুহ হৈছে কিন্তু আজিকালি অসমীয়া ভাষাটো ওপৰত অকণমান ব্যতিক্ৰম হৈছে কাৰণ আজিকালি গাঁৱৰ মানুহ হ'লেও অসমীয়া ভাষাটোতকৈ ইংৰাজী মাধ্যমত সেই ল'ৰা ছোৱালীবিলাকক শিক্ষা দিব গৈছে আৰু সেই শিক্ষা দিবলৈ গৈ আমাৰ অসমীয়া মানুহৰ কিছুমান চিন চাপ হেৰাই গৈছে সংস্কৃতিবোৰ নাইকিয়া হৈ গৈছে কাৰণ অসমীয়া ভাষাটো অসমৰ মানুহৰ কাৰণে লাগতিয়াল আৰু অসমীয়া ভাষাটো অসমত ব্যৱহাৰ কৰিবই লাগিব আৰু বিশেষকৈ ইংৰাজী মাধ্যমত থাকিলেও নহ'ব অসমীয়া ভাষাটো লাগিব আৰু এতিয়া পাৰিলে চৰকাৰেও অসমীয়া ভাষাটো এটা ছাবজেক্ট কমন ছাবজেক্ট হিচাপে কৰি অসমীয়া ভাষাটো অসমত দিব লাগে আৰু ইংৰাজী মাধ্যমত থাকিলেও অসমীয়া ভাষাটোৰ বিষয়ে অকণমান অভিজ্ঞ হ'ব লাগে কাৰণ আমাৰ শাস্ত্ৰ অসম অসমীয়া ভাষাতেই আছে আৰু সেইবিলাকো পঢ়িব পৰা হয় কিছুমান বাহিৰা কিতাপ পঢ়িলেও বহুতো শিক্ষা আহে সেইকাৰণে অসমীয়া ভাষাটো বহুত প্ৰয়োজনীয় আৰু অসমীয়া ভাষা নহ'লে যে নহ'ব সেইটো কোনো মানে নাই ইংৰাজী মাধ্যমত পঢ়িলেই যে ল'ৰা ছোৱালী ভাল শিক্ষা লৈ ভাল চাকৰি পাব সেইটোও মানে নহয় অসমীয়া ভাষা জানিও ভাল এটা পৰিৱেশত মানুহ থাকিব পৰা হয়